হেল্ল' কোনে ক'লে

অঁ হয় কোৱাচোন অঁ প'ক' এক্স থ্ৰী প্ৰ'টো আছিলে তোমাৰে কেনেকুৱা কালাৰ লাগিছিলে

ব্লেকটো অঁ হ'ব কিমানৰ ভিতৰত লাগে আপুনি

হয় নীলাটো আছে হয়

তোমাৰ মোটামুটি তোমাৰ কিমান ধৰি লোৱা ষোল্ল সোতৰ হাজাৰ মানত আহি যাব এনেক তোমাৰ তুমি আহিবাচোন প্ৰচেছৰবোৰ তোমাৰ কৈ দিছো ৰবা এক মিনিট কালাৰ আৰু গ'ল্ডে তোমাৰ সোণালী ৰঙৰতো আছে তিনিটা কালাৰ আছে মোৰ ওচৰত তোমাৰ প্ৰচেছৰ ৰেম তোমাৰ ছিক্স ছয় জি বি ৰোম তোমাৰ এশ আঠাইছ জি বি

তোমাৰ ফ্ৰন্ট টোটেল তোমাৰ ফ্ৰণ্ট কেমেৰা ফ্ৰণ্ট কেমেৰা ফ্ৰণ্ট কেমেৰা হৈছে টুৱেণ্টি মেগা পিকচ্ল ফ্ৰণ্ট ফ্ৰণ্ট কেমেৰা ফ্ৰণ্ট ফ্ৰণ্ট কেমেৰা টুৱেণ্টি মেগা পিকচ্ল বেক কেমেৰাটো তোমাৰ হৈ গ'ল বেক কেমেৰা ষাঠি ঠিক আছে ঠিক আছে